মাছ ধৰাৰ আটাইতকৈ আকৰ্ষণীয় বিষয়টো হৈছে আপোনাৰ আমাৰ এই বিভিন্ন ধৰণে মাছ ধৰোঁ কেতিয়াবা আমি লগ হৈ আমি ভেটাও মাৰোঁ আৰু জাল মাৰোঁ আৰু এতিয়া আপোনাৰ যেতিয়া আমি মাছ পাওঁ তেতিয়া বহুত ফূৰ্তি হয় আনন্দ হয় আনন্দ লাগে আমাৰ মনত এবাৰ এটা আপোনাক মই কথা কওঁ শুনক এবাৰ এই উজান পৰা দিন আছিলে ভেটা মাৰি থলে এই এটা ল'ৰাই তাৰ পৰা মোৰ মানে মই দিঙৰা এটা লৈ গৈছোঁ সৰু দিঙৰা মানে মই অলপ কম বয়স আছিলে কম বয়স হৈ থাকোঁতে মানে ইখন মানুহে মাৰিলে এই গোটেইখনে চেপা দিঙৰা মাজত পাতিছে তাৰ পৰা লগৰ এজনে ক'লে সেইজনো অলপ সৰু বয়সীয়াল আছিলে তেওঁ কৈছে যে পাতিবলৈ জেগা নাই যদি মোৰ ভেটাটোতে এই তোৰ দিঙৰাটো সুমুয়াই থ তাৰ পৰা ৰাতিপুৱা গৈছোঁ আৰু একদম ডাঙৰ ডাঙৰ তিনিটা শ'ল মাছ লাগি আছে উজান পৰা দিন কেনে ফূৰ্তি লাগিছে তাৰ পৰা এই লগৰ যিজন যিজনে মাজত দ'লৈ পাতিছিলে তেওঁৰ আকৌ এটাও নেলাগিলে তেওঁ মানে তিনিটা শ'ল মাছে হেতি মানে এই ৰৈ উঠাই মোৰ দিঙৰাটো উঠাই পিনে ৰখি আছে আৰু মই যোৱা অলপ দেৰি হ'ল তাৰ পৰা মই মানে নিজে দুটা লৈ তেওঁক এটা দিলোঁ মানে তাক আকৌ সুধিছোঁ বোলো হ'ল নে অঁ হ'ল তেতিয়া কেনে ফুট ফূৰ্তি লাগিছে ধৰকচোন এতিয়া আমি মাছ ধৰি বা পুহি আমি কিমান উপকৃত হ'ব পাৰোঁ আমি যদি এটা পুখুৰী খান্দি ঘৰত তাত যদি মাছ দি থওঁ সময়মতে দানা পানী দিওঁ খাদ্য দিওঁ মাছ ডাঙৰ হওক আপোনাৰ আপোনাৰ অলপ যদি আপোনাৰ পুখুৰী অনুপাতে মানে মাছটো দিব লাগে দি এই তাত সময় মতে খাদ্য দিব লাগে খাদ্য যেতিয়া সময় হ'ব আপুনি কিবা অভাৱত পৰিলে অভাৱত পৰা সময়ত আমি যদি মাছটো উঠাই দিওঁ আমি ত্ৰিছ চল্লিছ হাজাৰ টকা আমি একেকোবে চুবলৈ পাওঁ এতিয়া ধৰক মোৰ পইচাই দৰকাৰ হ'ল আপুনি ক'ত ধাৰ কৰিব কোনে দিব এইবোৰ ভাবি চিন্তি লাভ নাই আপুনি ধৰক তেতিয়া এই পুখুৰীৰ পৰা মাছ উঠাই বিক্ৰী কৰি দিলে আমি আমাৰ মানে ধাৰ নকৰাকৈ লোকৰ পৰা সুতত ননাকৈ আমি উপকৃত হ'ব পাৰোঁ আৰু আমি যেতিয়া সমজুৱাকৈ মাছ মাৰিবলৈ যাওঁ কিমান ফূৰ্তি চিঞৰ বাখৰ হয়টো কাহানিবা নাপাবও পাৰোঁ কিন্তু কাহানিবা যে পালে কিমান ফূৰ্তি লাগে তাত আৰু ক ক'বলৈ তুলনা নাই আৰু অজিকালি ডাঙৰ ডাঙৰ বিলত দেখিছোঁ সমজুৱাভাৱে মাছ ধৰে তেখেতলোকৰ বহুত হেৰি হয় এতিয়া এই ওচৰতে এটা মানে বৰশী বোৱা মানে প্ৰতিযোগিতা আছিলে মানে লাখ টকা পুৰষ্কাৰ যি মানে বেছি ওজনৰ মাছ ধৰিব পাৰিব এই তেওঁলোকৰ মানে এক লাখ টকা মানে পুৰস্কাৰ হ'ব অলপ দিনৰ আগতে আমাৰ ওচৰতে তেনেধৰণৰ এটা মানে আকৰ্ষণীয় মানে একদম মানে কেওফালে পুখুৰীটো ডাঙৰ ফিচাৰি আছিলে এই ফিচাৰিটোৰ চাৰিওফালে মানে মানে গাড়ী গোড়া আপোনাৰ অৰুণাচলৰ পৰা মানুহ আহিছে এই আমাৰ জিলাৰ এই ঢকুৱাখনা জিলাৰ ডি চি পৰ্যন্ত আহিছে এই মাছ ধৰিব কাৰণে শেষত এটা এজন অৰুণাচলৰে ল'ৰাই মানে পুৰষ্কাৰটো পাইছে আৰু বহুত মানে হাঁ আনন্দ লাগিছিলে পাছত চাইছোঁ যে কেইদিনমানৰ পাছত মানে গোটেই মানে যিমান হাবি জংঘল আছিলে সকলো চেপ চেপেটা কৰি গৈছে কিমান ফূৰ্তি লাগিছে এতিয়া মাছটো আমি ধৰক আমি এতিয়া ধৰক গৰু পুহিলে এই মাছ মাছ পোহাগতে নহয় গৰুটো ধৰক আপুনি পানী খুৱাব লাগিব এৰাল দিব লাগিব সেইবোৰ কাম নকৰাকৈ মাছটো পুখুৰীত আছে আছে আৰু ধৰক তাত হয়টো কেতিয়াবা পানী কম হ'লে অকণমান অমি হেৰি কৰিব লাগে ধৰক আমি হেৰিৰ যোগেদি বাহিৰৰ পৰা পানী অলপ বেছি কৰি দিব লাগে মটৰ দি হ'লেও পানীটো দিব লাগে দি আমি যদি আমি সংৰক্ষণ কৰি সময়মতে আমাৰ যেতিয়া পইচা পাতি আৱশ্যক হয় সেই সময়ত উঠাই গোটেই যদি মাছটো বেচি দিওঁ আমি যথেষ্ট লাভ লাভা লাভান্বিত হ'ব পাৰোঁ গতিকে সকলো সদাশয় ব্যক্তিকে কৈছোঁ যদি নিজৰ কাৰোবাৰ সুবিধা আছে পুখুৰী এটা খান্দি লৈ তাত আপুনি খাব পাৰিব নিকিনাকৈ আপুনি উঠালে ডাঙৰটো ধৰি খাওক আপুনি সৰুটো এৰি থৈ আহক নেক্স বছৰ আপুনি একদম তাৰ তিনিগুণ মানে ডাঙৰ হ'ব ইয়াকে কৈ সামৰিছোঁ আৰু